তেৰ ফেব্ৰুৱাৰী দুহেজাৰ চন তাৰ পিছত পোন্ধৰ জুলাই দুহেজাৰ পোন্ধৰ সাত আগষ্ট দুহেজাৰ দহ পোন্ধৰ নৱেম্বৰ দুহেজাৰ একৈছ আৰু তেৰ ডিছেম্বৰ দুহেজাৰ